হেল্ল ' দাদা আপোনাৰ ৰেষ্টুৰেণ্টবিলাকৰ ভালদৰে চলা চলি আছেনে ৰেষ্টুৰেণ্টখন আ মোৰ লগৰ বন্ধু এজনৰ লগত যাব বিচাৰিছিলোঁ অ খাদ্যবোৰ ভাল পাইনে সববোৰ থলুৱা খাদ্যই ন' অ হ'ব বাৰু ঠিক আছে